অঁ দাদা কিমান দেৰি হ'ব মই ৰাতিপুৱাই ওলাই আহিছোঁ ভাত পানী নোখোৱা নেমেলাকৈ নাগ শংকৰ মন্দিৰত আহিছোঁ চাকি জ্বলাব শৰাই দিওঁ বুলি যিমান দেৰি হ'ব বেলেগ ৰাস্তা নাই জানো বাৰু ইমান ট্ৰেফিকো ইমান জমা হৈ আছে ইমান ভীৰ হৈ আছিল সেইকণতে কোন কোনফালে যাবলৈ ৰাস্তা এটা উলিওৱা আৰু ৰাতিপুৱাই ওলাই অহা মানুহ ইমান দেৰি হৈ গ'ল এতিয়ালৈকে গৈ ঘৰলে গৈ পেলাই সন্ধিয়াই হ'বগৈ গৈ পেলাই আকৌ পূজা পাতলো দিব আছে মোৰ গৈ মেলি তাত ঘৰখনলৈ পাঁচটা ছটামান এনেকুৱায়েই বাজিব চাগৈ গৈ মেলি যাওঁতে আৰু যি মই ৰাতিপুৱা মই ওলাই আহিছোঁ সোনকালে পূজা পতাল দিওঁ বুলি সোনকালে ঘৰলৈ যাবলৈও ভাল সোনকালে গৈ পালোঁ ল'ৰা ছোৱালীকেইটাও লগত লৈ আহিছোঁ সিহঁতৰো দিগদাৰ হয় মানে